মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ আমাৰ নগাঁৱৰ আৰ্য জাতীয় বিদ্যালয়ত আৰু আৰ্য জাতীয় বিদ্যালয়ত মই দুহেজাৰ ছয় চনত নামভৰ্তি কৰিছিলোঁ মোক মা দেউতাই স্কুলত থ'বলৈ গৈছিলে আমাৰ শিক্ষাগুৰুসকল যথেষ্ট দয়ালু আৰু আমাক যথেষ্ট ভালদৰে পঢ়াইছিলে সৰুৰেপৰা বহুতো ভাল ভাল বন্ধু বান্ধৱীক লগ পালোঁ আৰু তেওঁলোকৰ লগত এতিয়াও যথেষ্ট আমাৰ যোগাযোগ হৈ থাকে ক্লাছ থ্ৰীত মোৰ চকুৰ কৰক ৰোগৰ কাৰণে মোক চশমা দিয়া হৈছিলে আৰু সেই ক্লাছ থ্ৰীৰপৰাই মোৰ ঘৰৰ মানদণ্ড যথেষ্ট উন্নত হৈছিলে মই ক্লাছ থ্ৰীৰপৰা ক্লাছ চেভেনলৈকে ক্ৰমান্বয়ে পাঁচ বছৰ একেলেথাৰিয়ে ৰোল নম্বৰ ওৱান হৈছিলোঁ আমাৰ শ্ৰেণীত আৰু ক্লাছ চেভেনৰ পিছত মই অসুবিধাৰ কাৰণে বেবেজিয়াৰ কনককুমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নামভৰ্তি কৰিবলগীয়া হ'ল আৰু সন্দিকখনত সোমাও বিদ বিদ্যালয়ত নতুন কিছুমান বন্ধু বান্ধৱীক লগ পালোঁ নৱদ্বীপ ভগৱত বিকাশ এওঁলোকক লগ পালোঁ যথেষ্ট আদৰ আৰু মৰমেৰে আমাক শিক্ষাগুৰুসকলে তাত পঢ়াইছিলে তাৰপিছত ক্লাছ এইটত আকৌ পুনৰবাৰ শ্ৰেণীকোঠাত ৰোল নম্বৰ এক হৈছিলোঁ মোৰ তাৰপিছত মই ক্লাছ নাইন টেন বেবেজিয়া উচ্চতমৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি তাৰপৰা পঢ়িছিলোঁ তাত আকৌ পুনৰবাৰ যথেষ্ট ভাল ভাল কিছুমান বন্ধু বান্ধৱীক লগ পালোঁ ক্লাছ টেনত মই মেট্ৰিক পৰীক্ষাৰ কাৰণে যথেষ্ট ভালদৰে প্ৰস্তুতি চলাইছিলোঁ ক্লাছ টেনৰ ৰাতিপুৱা চাৰে পাঁচটাতে উঠি টিউচনলৈ যোৱা আৰু স্কুলৰপৰা আহি আকৌ পুনৰ টিউচনলৈ যোৱা দিনবোৰ আজিও মনত পৰে যথেষ্ট ভাল লাগিছিল সেই স্মৃতিবোৰ আৰু ক্লাছ টেনৰ পিছত ক্লাছ ইলেভেন আৰু ক্লাছ টুৱেলভৰ কাৰণে মই নগাঁৱৰে অতিকৈ প্ৰখ্যাত মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় কনচেপ্ট জুনিয়ৰ কলেজত মই নামভৰ্তি কৰিছিলোঁ কনচেপ্টত নাম ভৰ্তি কৰাৰ পিছত তাত আকৌ পুনৰবাৰ বহুতো বন্ধু বান্ধৱীক লগ পালোঁ পুৰণা বন্ধু হিচাপে নৱদ্বীপ মোৰ লগত একেলগে আছিলে আৰু আমাৰ চেকচনটো আছিলে চেকচন ডি প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা যথেষ্ট ভালদৰেই পাছ কৰিলোঁ তাৰপিছত দ্বিতীয় ষান্মাসিক আকৌ প্ৰস্তুতি চলালোঁ ভালদৰে দ্বিতীয় ষাণ্মাসিকত যথেষ্ট ষ্ট্ৰিক্টলি আমাক পঢ়া শুনাত গুৰুত্ব দিছিলে আমাৰ অধ্যাপকসকলে তাৰপিছত চেকেণ্ড ইয়েৰত আমি পাছ কৰাৰ পিছত যথেষ্ট মানে যা যোগাৰ চলাইছিলোঁ নিটৰ কাৰণে দুবছৰ প্ৰস্তুতি চলোৱাৰ পিছত নিট পৰীক্ষা দিছিলোঁ হ'লেও সফল হ'ব নোৱাৰিলোঁ গতিকে বি এছ চি এ ডি পি কলেজত কৰিম বুলি থিৰাং কৰিলোঁ এ ডি পি কলেজত উদ্ভিদ বিজ্ঞান বিভাগত মই নামভৰ্তি কৰিলোঁ উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ হিচাপে আমাক আমাৰ যিসকল অধ্যাপক অধ্যাপিকা আছিলে তেওঁলোকে যথেষ্ট গুৰুত্ব দিলে আৰু বৰ্তমান মই চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ এই যোৱা তিনিটা ষাণ্মাসিক এই বহুত ভালদৰে পাৰ হৈ গৈছে পৰীক্ষাতো বহুত ভাল নম্বৰ আহিছে গতিকে মই যথেষ্ট সুখী আৰু তাৰপিছত মই আশা কৰিছোঁ যে এসময়ত হয়তো এজন ভাল সু নাগৰিক হিচাপে নিজকে গঢ়ি তুলিব পাৰিম এ পি এছ ই দিয়াৰ আশা আছে আৰু যদি এ পি এচ চি বা তেনেকুৱা ভাল চাকৰি নাপাওঁ তেনেহ'লে হয়তো বিজনেচৰ কিবা এটা কৰিম নহ'লে ইউটিউবাৰ হোৱাৰো এটা আশা আছে সপোন আছে ইউটিউবৰ ক্ষেত্ৰখনত মই ট্ৰাই কৰিম বুলি ভাবিছোঁ যিহেতু বৰ্তমান এন্টাৰটেনমেইণ্টৰ যুগ গতিকে ইউটিউবত যথেষ্ট উপায় আছে আৰ্জন কৰাৰ আৰু যথেষ্ট ভালদৰে নিজৰ জীৱনটো জীয়াই থকাৰ আশা আছে বহুতো সপোন আছে যেনে ধৰি লওক নতুন এখন ভাল গাড়ী লোৱাৰ নতুন এটা নতুন এখন বাইক লোৱা এটা ভাল ফোন লোৱাৰ গতিকে আশা কৰোঁ এই সপোনবোৰ সাৰ্থক হ'ব